অঁ যাম আকৌ যাবলগীয়া হ'লে কেতিয়া কিমান সময়ত যাব অঁ অঁ অঁ অঁ অঁ কৈ দিম বাৰু হেৰি নহয় আৰু পইচাটো তুলিব লাগিব নহয় যাবলৈ আকৌ অঁ অঁ অঁ থাকিম অঁ ল'ৰা ছোৱালীৰ কিতাপ

অঁ ফোন কৰিব লাগিব আকৌ অঁ অঁ যাব লাগিব যাব লাগিব অঁ অঁ এতিয়া হেৰি নহয় পইচা এতিয়া কেইটকা কেইটকাকৈ তুলিব লাগিব নহয় আকৌ অঁ

পইচা এতিয়া সিমানমান হেৰি তুলিলে হ'ব বাৰু ন অঁ অঁ অঁ হেৰি দহটামান বজাতে নে নটামান বজাতে যোৱা হ'ব নহয় কি হ'বনে এতিয়া অঁ অকণমান দূৰো নহয় আকৌ ন

হয় হয় অঁ

অঁ অঁ অঁ কৈ দিম বাৰু কৈ দিম অঁ অঁ অঁ কৈ দিব লাগিব অঁ

আছে অঁ অঁ

হয় হয় অঁ

অঁ

হয় হয় এই এতিয়া গাড়ী ক'ৰপৰা লোৱা হ'ব বাৰু

হেৰি সেইটোকে

ল'ব পইচা হেৰি নহয় অকণমান দূৰো নহয় আকৌ হয় নাই ভাড়াটো ভালেই হ'ব বহুদিন নাই দেখা ন বহুদিন যোৱা নাই ভালেই হ'ব লগ পাম চবকে ন ছাৰ বাইদেউহঁতকো লগ পাম বাইদেউহেঁতকো লগ পাম

ভালেই লাগিব চবকে লগ পাম

অঁ অঁ অঁ অঁ অঁ অঁ লগতে চবেই গ'লেহে ভাল লাগিব ন

হয় হয় অঁ এতিয়া গাড়ীখন এতিয়া গেলেকীৰপৰাই গেলেকীতে ক'ব লাগিব ন নে ওচৰৰে কাৰোবাৰ এখনত ক'ব ধৰক অঁ নহয় গাড়ীখনৰ এতিয়া হেৰিখন ল'লেহে হ'ব নাম্বাৰ আৰু অঁ কেইটকা হ'ব এতিয়া দামটো পাতিবলৈ তেতিয়াহে কেইটকা কেইটকাকৈ তুলিলে হ'ব ন আকৌ তাত চাহ তাহও খাব লাগিব অলপমান মিলাই মেলি চাবেই হ'ব তেতিয়াহ'লে দিয়ক অঁ অঁ অঁ